হেল্ল' ' হয় এইখন নাথ ষ্টোৰ হয়নে হয় হয় ন অঁ এই যোৱা সপ্তাহত মই আপোনালোকৰ দোকানৰ পৰা লেকমিৰ এটা ক্ৰিম কিনিছিলোঁ মই সেই লেকমিৰ ক্ৰিমটো কিনি ব্যৱহাৰ কৰি খুবেই ভাল পালোঁ মোৰ স্কিনখন এতিয়া স্মুথ আৰু ছাপল আৰু মই ভাবিছোঁ সেইটো ক্ৰিমে সদায় ইউজ কৰিম এতিয়া যদি ষ্টকত আছে মই আনিমগৈ আপোনালোকৰ তাত আছেনে বাৰু হয় হয় আছে নে অঁ মই খুবেই ভাল পালোঁ মোৰ স্কিনৰ ড্ৰাইনেছ নাইকিয়া হ'ল মই আশা কৰিছোঁ আপুনি ক্ৰিমটো আনি থ'ব আপোনাৰ দোকানত মই কিনিমেই আৰু মোৰ লগত আৰু কিছুমান আছে যদি মানুহ তেওঁলোককো কৈছোঁ আমি ইউজ কৰিম হয়